মই পথাৰত চাৰি পাঁচ ঘণ্টা সময় কটাও তাত মই গৈ আলি দিওঁ আজিকালি যিহেতু হাল বাব নালাগে টেক্টৰে চব কৰে গতিকেদি টেক্টৰৰ পিছত মই লাগি থাকোঁ আৰু তাত যিবোৰ জাবৰ জোথৰ আছে সেইবোৰ মই লগে লগে আতৰাই দিওঁ আৰু ৰোৱনী লাগিলে তাত কঠীয়া যোগাৰ কৰি দিওঁ ৰোৱনীৰ লগত কিছু দিহা পৰামৰ্শ দিওঁ এইদৰে মই পথাৰত ধুনীয়াকে থাকোঁ আৰু তাত মই যিখিনি পৰিশ্ৰম কৰোঁ সেই পৰিশ্ৰমৰ বিনিময়ত মোৰ স্বাস্থ্যটো ধুনীয়া হৈ থাকে আৰু মই খোৱা বোৱা ঠিকেই কৰিব পাৰোঁ গতিকে এইখিনি মই পথাৰত সময় কটাই বিৰাট ভাল পাওঁ আৰু মই খেতিত ইয়াৰ পৰা লাভৱান হওঁ